হেল্ল' দাদা মই কেব এখন বুক কৰিছিলোঁ চাৰে বাৰটামান বজাত হয় এটা বাজিলেই এতিয়ালৈকে আহি পোৱা নাই কি কিহৰ কাৰণে আহিব পৰা নাই জানিব পাৰিম নেকি

জনা হ'লে ভাল আছিলে মোৰ দেৰি হৈ গৈছে এতিয়া আধা ঘন্টা লেট কিহৰ কাৰণে বা